প্ৰিয় বাইক বুলি ক'বলৈ গ'লে বহুতো আছে তাৰে ভিতৰত কে টি এম বাজাজ ৰয়েল এনফিল্ড টি ভি এচ যোৱাম'ট' হিৰ' স্প্লেণ্ডাৰ এপ্ৰিলা দুকাটি য়ামাহা পালচাৰ গ্লেমাৰ স্প্লেণ্ডাৰ

আৰু ইয়াৰ ভিতৰত মোৰ গ্লেমাৰখন আছে আৰু মোৰ সপোনৰ বাইক এই গ্লেমাৰখনেই কিয়নো এই গ্লেমাৰখনত মই অন্য় বাইকৰ তুলনাত এশ টকাৰ তেলেৰে আশী কিলোমিটাৰ গৈ থাকিব পাৰোঁ যি অন্য় বাইকে ইমান দূৰ এশ টকা তেলেৰে গতি কৰিব নোৱাৰে আৰু এইখনত মাইলেজ ভাল দিয়ে আৰু তেলো খুব কম খায় যদি মই এশ টকা তেল ভৰাওঁ চাৰিদিনৰ কাৰণে মই নিশ্চিন্ত মনেৰে চলাব পাৰোঁ কিন্তু অন্য় বাইকত যদি মই এশ টকা তেল ভৰাওঁ সেইখনে দুদিন চলাব নোৱাৰোঁ সেয়েহে মই মোৰ গ্লেমাৰখনক ভালপাওঁ আৰু মোৰ প্ৰিয় আৰু বাইক বাইকিং ট্ৰিপৰ বাবে আৰামদায়ক বাইকিঙবিলাক হ'ল কে টি এম ডুকাটি ৰয়েল এনফিল্ড ইত্য়াদি যিবোৰে অতি বেগেৰে গতি কৰে আৰু তেলো সেইমতে খায় বাৰু গতি কৰে আৰু সিহঁতৰ পিক আপ স্পীডটো ভাল